মোক এতিয়া সোধা হ'ল আপুনি ধ্যান কৰেনে আপুনি ধ্যান আৰু প্ৰাণায়াম কৰেনে ধ্যান আৰু প্ৰাণায়াম মই কৰোঁ প্ৰাণায়াম কৰিবই লাগিব প্ৰাণায়াম আৰু ধ্যান এই ধ্যান বা ইয়াৰ বলতেই অতীজৰে পৰা অতীজৰ ঋষি মুনিসকলে এই ধ্যান এই যোগ বল ইয়াৰ দ্বাৰাইতো ভূত ভৱিষ্যতৰ কথা তেওঁলোকে ক'ব পাৰিছিলে ধ্যানে আমাৰ আমাৰ মগজুটোক সম্পূৰ্ণ সক্ৰিয় কৰি ৰাখে যিটোৰ দ্বাৰা আমি মানে পিছৰ কথা বা আগৰ কথা আমি এটা সঠিকভাৱে মানে উলিয়াব পাৰোঁ গতিকে ধ্যান লাগিবই আৰু আজিৰ সমাজততো ধ্যানৰ অভাৱ কেলৈ আজি ইমান মানে এইটো ডিজিটেলৰ যোগ আহিল এতিয়া দ্ৰুতগতিত মানুহে ধ্যান কৰিবলৈ বা চিন্তা কৰাৰ কোনো ক্ষমতাই নাইকিয়া কৰি পেলালে চিন্তাৰ অভাৱ ঘটিবলৈ ধৰিলে ধ্যান নাই কোনো চিন্তাধাৰা নাই ধ্যান কৰিবই লাগে ধ্যান কৰিলে মানুহৰ মগজু বহুত সক্ৰিয় হয় মগজুৱে বহুত শক্তি পায় আৰু যাৰ ফলত এটা সুস্থ চিন্তা কৰিব পাৰি এটা বিপথে পৰিচালিত নহয় বা মানুহে এটা বেয়া কৰ্ম কৰিবলৈ কেতিয়াও আগ নাবাঢ়ে প্ৰাণায়াম যিটো প্ৰাণায়ামটো হ'ল শৰীৰৰ এইটো শ্বাস প্ৰশ্বাসৰ কাৰণে বহুত বহুত উপযোগী আৰু প্ৰাণায়াম কৰিলে বিশেষকৈ যিটো আমাৰ হাওঁফাওঁ হাওঁফাওঁৰ দ্বাৰা হাওঁফাওঁত যিবোৰ মানে আমাৰ কিবা যিটো আমি মানে অসুস্থ বা বিকল হোৱা বা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱা এনেকুৱা যিবোৰ বেমাৰ সেইবোৰ কিন্তু এশ শতাংশই উপশম হ'ব বা ই কেতিয়াও হ'ব নোৱাৰিব গতিকে প্ৰাণায়াম কৰিব লাগে বা প্ৰাণায়ামৰ যিখিনি ব্যায়াম সেইখিনি কৰিব লাগে মই সদায় প্ৰাণায়াম কৰোঁ প্ৰাণায়ামৰ ফলত মোৰ এতিয়া মোৰ অলপ মানে হৃদযন্ত্ৰৰ অলপ কিবা প্ৰব্লেম সমস্যা আছিলে মই উপশম পাইছোঁ আকৌ তেনেকৈ যিটো আমাৰ সেইটো এই ছাইনাছ বুলি কয় মানে মাথাৰ বিষ হয় বা চকুৰ দৃষ্টিশক্তি অলপ কমি আহে বা অতি চৰ্দি কাহ লাগি থাকে হৈ থাকে সেই বেমাৰৰ মই উপশম পাইছোঁ গতিকে সেইটো প্ৰাণায়াম কৰিব লাগে আৰু ধ্যানটো আৰু সেইটো আজিৰ যিটো সমাজত অভাৱ হৈছে গতিকে ধ্যান লাগেই মানুহক ধ্যান থাকিলেই ধাৰণা হ'ব আৰু ধাৰণা থাকিলেই সি এটা শুদ্ধ পথত আছে সি শুদ্ধ পথত গৈছেনে নাই সেই কথাখিনি আমি চিন্তা কৰিব পাৰিম আৰু যাৰ দ্বাৰা এটা দুষ্কৰ্ম মানুহে কৰিবলৈ আগ নাবাঢ়ে গতিকে ধ্যান লাগিবই আৰু তাৰ লগতে প্ৰাণায়ামটো লাগিবই আৰু তো বিশেষ কি কম আৰু ঠিকেই আছে বাৰু ধন্যবাদ